আমাৰ সমাজত নৃত্য গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হয় উপলক্ষ্য উৎসৱ বা অনুষ্ঠান বুলি ক'লে মানে উৎসৱটো আমাৰ কেইবাটাও আছে যিহেতু আমি অসমীয়া হয় আমাৰ বিহু তিনটা থাকে যিহেতু মাঘ বিহু বহাগ বিহু কাতি বিহু গোটেইকেইটা বিহুৱে আমাৰ পালন কৰা হয় তো আমাৰ বহাগ মাঘ বিহুত আমাৰ যিহেতু উৎসৱটো পালন কৰা হয় মেজি জ্বলাওঁ মেজি জ্বলাই প্ৰথমতে আমি সেৱা কৰোঁ মেজিটোক সেৱা কাৰি আমি মেজি জ্বলাওঁ আমাৰ ভেলাঘৰ সাজে ভেলাঘৰত আমি গোটেই গাঁওবাসী ৰাইজে আমাৰ ভোজ ভাত খাওঁ তাৰপিছত ভোজ ভাত খাই মেলি আমি মেজি জ্বলাই আমাৰ বিভিন্ন ধৰণৰ তাতো খেলসমূহ পাতে আনন্দিত কৰিবৰ কাৰণে তো গোটেইখিনি খেল আমি খেলি আমি লাষ্টত ভোজ ভাত খাই মেলি আমি মাঘ বিহুক আমি বিদায় দিওঁ তাৰপিছত আমাৰ সেই বহাগ বিহু বহাগ বিহুটো আমাৰ পালন কৰা হয় বিহুৰ কাৰণে আমাৰ প্ৰথম দিনাখন আমাৰ গাঁৱৰ হুঁচৰি হুঁচৰি গোৱা হয় ঘৰে ঘৰে আমাৰ হুঁচৰি গাই গৈ হুঁচৰি গাই মেলি আমাৰ ঘৰত গৈ হুঁচৰি গায় ঘৰৰ যোনজন ঘৰত আমাৰ হুঁচৰি গোৱা হয় তাত গৈ আমাৰ শৰাই দিয়ে তাত আমাৰ যোনখন অসমৰ আমাৰ যোনখন গামোচা বুলি কোৱা হয় সেইখন দি আদৰে হুঁচৰি যোৰাক আদৰি ধুনীয়াকৈ চাহ জলপান খুৱাই মেলি লাষ্টত শৰাই দি মেলি আমাৰ বিদায় দিয়া হয় তাৰপিছত বহাগ বিহুত আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান পাতে য'ত নেকি আমাৰ কম্পিটিশ্যন হয় আমাৰ বিহু নৃত্য বিহু গীত বিহু নাচ আধুনিক নৃত্য সৃষ্টিমূলক নৃত্য বহুতকেইটা আমাৰ নৃত্যৰে আমাৰ ইয়াত ঢোল বাদন পেঁপা বাদন গগনা বাদন গোটেইখিনি বস্তুৱে আমাৰ ইয়াত কম্পিটিশ্যন হয় অনুষ্ঠান পতা হয় তো বিভিন্ন আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ অঞ্চল আছে বিভিন্ন ধৰণৰ অঞ্চলত আমাৰ পতা হয় বহাগ বিহুটোকো গোটেইখিনি আমাৰ মানুহে আমাৰ অসমীয়া মানুহে আমাৰ পালন কৰে তাৰপিছত আহে আমাৰ কাতি বিহু কাতি বিহুটো আমাৰ য'ত আমি তুলসী তলত আমি চাকি জ্বলাওঁ চাকি জ্বলাওঁ মাহ প্ৰসাদ দি আমি আমাৰ বিহুটোক আমি আকোৱালি লওঁ চাকি জ্বলাই প্ৰসাদ প্ৰসাদ আমি দি শৰাই এখন দি কেনে আমাৰ ঘৰৰ ওচৰৰ যোনবিলাক সৰু সৰু ল'ৰা ছোৱালী থাকে তেখেতলোকৰ সৈতে আমি প্ৰাৰ্থনা গাওঁ তুলসী তলত তো প্ৰাৰ্থনা গাই আমি শেষত প্ৰসাদ খাই মেলি আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক গোটেই প্ৰসাদখিনি বিটাই মেলি আমি তেখেতলোকক বিদায় দিওঁ তাৰপিছত তো এই তিনটাই আমাৰ বিহু আৰু অনুষ্ঠান বুলি ক'বলে গ'লে আমাৰ সেই বহাগ বিহুৰ যোনটো অনুষ্ঠান হয় সেইটোৱে আমাৰ পাতে তো উৎসৱৰ ক্ষেত্ৰততো এইখিনিয়ে আমাৰ এইখিনিয়ে আমি পালন কৰা আমাৰ পালন কৰা হয়